একৈছ জুন দুহেজাৰ পাঁচ তেইছ জানুৱাৰী দুহেজাৰ ন পাঁচ আগষ্ট ঊনৈছশ বিয়াশী বিছ জুলাই ঊনৈছশ ষাঠি দছ অক্টোবৰ দুহেজাৰ দহ আঠ ফেব্ৰুৱাৰী দুহেজাৰ বিছ